অ আইজনী কিয় ফোন কৰিলি অ তই

অ তোৰ দাদাক সুধি ল'ব লাগিব আকৌ এনেই যাওঁ বুলিলে যাব পাৰিম জানো দাদাক সুধি লওঁ যদি যাব দিয়ে তেতিয়া গোটেইখিনি একেলগে যাম আৰু তোৰ দাদাও যাব ল'ৰা ছোৱালীকেইটাকো ল'ম আৰু তোৰ পৰিয়ালটোও হ'ব গোটেইসোপাই যাম আৰু একেলগে যাই পেলাই পিকনিক খাই আহিমগৈ ন' অ দে হ'ব দে যাম দে অ বাৰু হ অ আকৌ ফোনতে জনাই পেলাই কৰিম আৰু অ দে হ'ব দে বাৰু সুধা সুধি কৰি ল'ম অ অ অ অ অ অ অ হ'ব দে তোৰ দাদাই তোৰ লগত বুলিবলে যাব দিব দে চিন্তা কৰিব নেলাগে যাম দে সুধিম আৰু হয় অ অ তাৰিখটো এদিন ভাল তাৰিখ এটা চাই পেলাই যাম আৰু মই এনে আকৌ ধৰি ল' মংগলবাৰ শনিবাৰে যাব নোৱাৰিম নহয় অইনকেইটা বাৰতে যাব লাগিব এদিন ভাল চাই এই বৃহস্পতিবাৰে যাম দে গুৰুবাৰ দিনাই অ বৃহস্পতিবাৰে

অ অ অ অ হ'ব দে অ অ অ অ অ অ অ অ অ এই বেয়া নহয় ভাল ভাল ভাল হ'ব ভাল হ'ব ভাল হ'ব দে ইমান চিন্তা কৰিব নেলাগে আমি আলোচনাটো কৰি লওঁ কৰি পেলাই দুইজনীৰ মাজতে ওম ওম ওম ওম ওম ওম হ'ব দে হ'ব দে তাকে বাৰু কথাটো সুধি কৰি ইটো সিটো কৰি লওঁ আৰু সময়টো ওলাওক ন' সময়ো পাব লাগিব অ হ'ব হ'ব অ হ'ব দে হ'ব দে হ'ব